মোৰ কম্পিউটাৰৰ দোকান আছে মই তাত অনলাইন কৰোঁ ফটো উলিয়াওঁ জেৰক্স কৰোঁ আৰু অনলাইনৰ কামৰ ভিতৰত মই ই ডিষ্ট্ৰিকৰ কামখিনি বেছিকৈ কৰোঁ ই ডিষ্ট্ৰিকত আপোনাৰ ইনকাম চাৰ্টিফিকেট হওক পি আৰ চি হওক বাৰ্থ চাৰ্টিফিকেট ডেঠ চাৰ্টিফিকেট এন চি এল তাৰপিছত আৰু তেনেকুৱা বহুত ধৰণৰ কাম হয় আৰু অনলাইনত যিবিলাক জব ওলাই সেইখিনি অনলাইন কৰা হয়